অ' হেল্ল' কওকচোন হয় হয় কওকচোন

হয় হয় মোৰ গাড়ী তেনেকৈ আছে বাৰু দিয়া হয় আপুনি ক'ত যাব অ' আপোনাৰ ল'কেচনটো মৰিগাঁওৰ পৰা দীপৰ বিল ন এনে মানুহ কেইজনমান আছে আপোনালোক ফেমিলি মানুহ আহিব ন কিম কিমান তাৰিখে লাগিছিল মানে আপুনি আগতীয়াকৈ তাৰিখটো ক'ব লাগিব কাৰণ নহ'লে বুকিং হৈ থাকিবও পাৰে বিশ অক্টোবৰত ৰ'ব ৰ'ব এক মিনিট মই চাই লৈছোঁ নাই নাই পাৰিব বাৰু বুকিং হৈ থকা নাই পাৰিব ভাড়াটো মৰিগাওঁ পৰা দীপৰ বিল বুলি ক'লেটো অলপ দূৰ আছেই আপুনি ছয়হেজাৰমান টকাত আপোনাক মই পাৰিম বাৰু নাই সিমানতটো আমি মানুহ আনিয়ে থাকো তেনেকৈ আমাৰ গাড়ীত এনেকৈ সিমানটোতে গৈ থাকে আহি থাকে নাই আমিতো ইয়াৰ লোকেল মানুহ দীপৰ বিলৰ ওচৰতে ঘৰ আপোনাক গাড়ীৰে লৈ আহিবগৈ আৰু থৈ আহিবগৈ ধুনীয়াকৈ অ' দীপৰ বিলতে অ' জেগাখিনি জেগাখিনিটো বহুত ধুনীয়া আপোনাক আমাৰ মানুহে দেখাই দিব ধুনীয়াকৈ আৰু দীপৰ বিলতটো এটা ছাইদত তোমাৰ ছবি অ' কি চৰাই আছে চৰাই বহুতখিনি চৰাই থাকে এটা এলেকা আছে আৰু সেই এলেকাটো চাবলৈ পালে আপোনালোকে ভাল পাব আৰু ফটো মাৰিবলৈও বহুত ধুনীয়া জেগা আছে ঠিক আছে বাৰু অলপ পিছত আপুনি ফোন কৰিবচোন মই এতিয়া ব্যস্ত আছোঁ অলপ ঠিক আছে ঠিক আছে অ'